আমাৰ শৰীৰৰ লগতে মানসিক স্বাস্থ্য ভালে ৰখাটো অত্যন্ত জৰুৰী মানসিক ভাল নহ'লে শৰীৰ কেতিয়াও ভাল বুলি ক'ব নোৱাৰি দুই দুইটা চাইডৰ পৰাই আমাৰ মানসিক শাৰীৰিক ভাল হৈ থাকিব লাগিব তেতিয়াহে এজন মানুহ সুস্থ মানুহ হিচাপে থাকিব পাৰিব আৰু ভাল চিন্তা কৰিব পাৰিব আৰু কামত মন দিব পাৰিব আৰু তেনেকুৱা মানুহৰহে উন্নতি হ'ব